অসমত বহুতো ভাল ভাল হস্পিটেল আছে বাক্সা জিলাত অৱস্থিত ডক্টৰ ৰবি বড়ো চিভিল হস্পিটেল আৰু এখন হৈছে বৰপেটা চিভিল হস্পিটেল কালগছিয়া যিখন বৰপাত বৰপেটা জিলাত অৱস্থিত বঙাইগাঁও চিভিল হস্পিটেল বঙাইগাঁও জিলাত অৱস্থিত কাছাৰত অৱস্থিত চিভিল হস্পিটেল হৈছে এছ এম দেৱ চিভিল হস্পিটেল যিখন শিলচৰত পৰে তাৰোপৰি জে এছ বি চিভিল হস্পিটেল চিৰাং ডিষ্ট্রিক্টত মঙ্গলদৈ চিভিল হস্পিটল হস্পিটেল যিখন দৰং জিলাত অৱস্থিত তাৰোপৰি ধেমাজি চিভিল হস্পিটেল ধেমাজি জিলাত অৱস্থিত ধুবুৰী চিভিল হস্পিটেল যিখন ধুবুৰী জিলাত অৱস্থিত হাফলং চিভিল হচ হস্পিটেল যিখন ডিমাচা ডিমা হাছাও ডিষ্ট্ৰিক্টত পৰে তাৰোপৰি গোৱালপাৰা জিলাৰ দুশ বেডেদ চিভিল হস্পিটেল অন্যতম কুশল কোঁৱৰ চিভিল হস্পিটেল গোলাঘাট জিলাত অৱস্থিত এছ কে ৰয় চিভিল হস্পিটেল হাইলাকান্দি সোনাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেল কামৰূপ জিলা কামৰূপ মে কামৰূপ মেট্ৰ' জিলাত অৱস্থিত তাৰোপৰি টি আৰ বি চিভিল হস্পিটেল কামৰূপ কামৰূপ ৰুৰেলত পৰে কৰিমগঞ্জ চিভিল হস্পিটেল কৰিমগঞ্জ জিলাত অৱস্থিত কোকৰাঝাৰৰ আৰ এন বি চিভিল হস্পিটেল অন্যতম লখিমপুৰ লখিমপুৰত অৱস্থিত নৰ্থ লখিমপুৰ চিভিল হস্পিটেল মৰিগাঁও চিভিল হস্পিটেল ডেন বি পি চিভিল হস্পিটেল যিখন নগাঁও ডিষ্ট্ৰিক্টত পৰি আছে এছ এম কে চিভিল হস্পিটেল নলবাৰী জিলাত অৱস্থিত ছি শিৱসাগৰ চিভিল হস্পিটেল শিৱগাসৰ ডিষ্ট্ৰিক্টত পৰে শোণিতপুৰৰ কনকলতা চিভিল হস্পিটেল তিনিচুকীয়াৰ এল জি বি চিভিল হস্পিটেল উদালগুৰি চিভিল হস্পিটেল এইবোৰৰ বাহিৰে আৰু বহুতো হস্পিটেল আমাৰ অসমত বিখ্যাত